আমি শৈশৱত থাকোঁতে কিছুমান স্মৃতি হৈছে মই স্কুললৈ যাওঁতে সৰুতে মাহঁতে স্কুলত থৈ আহেগৈ তাৰ পিছত ডাঙৰ হোৱা পিছত নিজে যাব পৰা হ'লোঁ স্কুলত গৈ জিৰণি সময়ত আমি খেলোঁ চেংগুটি কাবাডী ৰছী টনা তাৰ পৰা আমি ঘৰলে আহোঁ আহি পিনি আমি ঘৰত আহি পিনি দুপৰীয়া সময়ত অকণমান শোওঁ তাৰ পৰা গধূলি সময়খিনিত অকণমান খেলিবলৈ ওলাই যাওঁ খেলি খুব ভাল লাগে লগৰ লগৰীয়াৰ লগত আঘোণমহীয়া আমি পথাৰলৈ যাওঁ লেছেৰি বুটলোঁগৈ লেছেৰি বুটলি সেইয়া পইচাৰে আমি মাঘ বিহু খাওঁ পথাৰত মাঘ বিহুৰ ভোজ খাই খুব ভাল লাগে এবাৰ আমি গাঁও ফুৰিব গৈছিলোঁ গাঁও ফুৰিবলৈ ছিৱচাগৰ গৈছিলোঁ মাহঁতৰ লগত তাত গৈ ৰংঘৰ কাৰেংঘৰ এইবোৰ চালোঁগৈ ভাল লাগিল চাই তাৰ কিছুমান স্মৃতি খুব ভাল লাগে হাই স্কুলত থাকোঁতে এবাৰ আমি খেল ধেমালিত খেলি খুব ভাল লাগিছিল